অঁ হয় হয় কওকচোন অঁ অঁ অঁ হয় কওক অঁ কেতিয়ালৈ আপুনি ফ্ৰী আছে বা অঁ বাৰু মই লগাই দিম বাৰু হেৰি নাই অঁ আপুনি কাম ওচৰলৈ আনি থ'ব অ হ'ব আপোনাক কাইলে মই ক'ম এনে কিমানমান হেৰি হ'ব বাৰু

অঁ হ'ব হ'ব অঁ আপুনি চিনাকি মানুহ যেতিয়া ইমান নলও হ'ব আপুনি চাই চিতি কিবা এটা দিব অঁ এনেই ৰুম দুটা আছে লগাব লাগিব হয় নহয় অঁ তেতিয়াহ'লে আপুনি তিনি হাজাৰমান দিব

হয় নেকি হয় তাৰমানে মই অঁ এতিয়া মানে মই খালী মানুহ

অঁ বাৰু অঁ দুটা ৰুম নহয় লগত এজন লৈ যাম বাৰু হেল্পাৰ হিচাপে লৈ যাম বাৰু হ'ব ময়ে জানো ময়ে কৰি দিম ধুনীয়াকে

অঁ হ'ব দিয়ক

অঁ ঠিকে আছে তেতিয়া ভাল হ'ব ভাল হ'ব হ'ব তেতিয়া টেনশ্যন ল'ব নালাগে মই এটা লৈ যাম ধুনীয়াকে কামখিনি মই নিজৰ বুলি কৰি থৈ আহিম

বাকী মই কামৰ পৰা আহি আছোঁ বাৰু ঘৰলে কামৰ পৰা আহি আছোঁ হয় বাৰু হ'ব দিয়ক